হেল্ল' এয়া মেডিকেল গোলাঘাট মেডিকেলত লাগিছেনে বাৰু অঁ মই বগীজান চাব চেণ্টাৰৰ পৰা কৈছিলোঁ ইয়াত আপোনালোকৰ ক'ভিড নাইণ্টিন বুষ্টাৰ ভেকচিনটো পোৱা হ'ব নেকি বাৰু অঁ যদি মানে আমাৰ ইয়াত কেইজনমান আছিলে মানে আপোনাৰ ষাঠি বছৰৰ ওপৰত অঁ হেৰি লৈ যাব পৰা যাবনে বাৰু যদি লৈ যাওঁ আপোনালোকে সহায় কৰিব পাৰিবনে বাৰু অঁ কেতিয়ালৈ নিব পৰা যাব অঁ ঠিক আছে মই লৈ যাম বাৰু আপোনাৰ সোমবাৰ মংগলবাৰৰ মানে ভিতৰত অঁ ঠিক আছে দিয়ক অঁ